হেল্ল' অঁ বা ইমান দিনৰ মূৰত ফোন কৰিলে যে অঁ আছোঁ দিয়া তোমাৰ নাই এনেই আছিলোঁ অঁ খৰতেই তুমি অঁ অঁ আমাৰ স্কুলত অঁ গম পাইছো তুমি অঁ ইমান দিনৰ মূৰত অঁ যাব পাৰি ন ভাল লাগিব অঁ গম পাইছোঁ অঁ দিনতো দিনত কিজানি কোনোবা মন্ত্ৰী আহিব ন আৰু কালচাৰেল ৰেলিও আছে নেকি অঁ অঁ আৰু আৰু বেলেগ বেলেগবিলাককো লগ পাম অঁ অঁ আৰু কোনোবা এক্টৰো আহিব নেকি অসমীয়া এছামিজ এক্টৰ অঁ ডাঙৰকৈ ৰেলি হ'ব ন অঁ কালচাৰেল ৰেলিতটো চাদৰ মেখেলাই পিন্ধিব লাগিব ন যাম দিয়া পিছে ন হেল্ল' ৰাতি অঁ ৰাতি কোনোবা ডাঙৰ ছিংগাৰ আহিব নেকি ছিংগাৰ আহিব আৰু কি কয় ডান্স প্ৰগ্ৰোমো আছে মানে চবেই যোনে যেনেকৈ পাৰে নাচিব পাৰে আৰু মানে অঁ আৰু সন্ধিয়া কিজানী মন্ত্ৰী আহিব মিটিং হ'ব

অঁ অঁ আৰু আৰু কালচাৰেল ডেন্স হ'ব ন গোটেইবিলাক চাব পাৰিম অঁ ভালেই হ'ব তেতিয়াহ'লে ন চাব পাৰিম অঁ তুমি কি পিন্ধি যাবা মেখেলা চাদৰ নহয় নহয় এদিনৰ কাৰণেহে কৈছা তিনিদিন নহ'ব নেকি তিনিদিন হ'ব ন অঁ মানে ৰাতিপুৱা টাইমত মানে টিচাৰবিলাক থাকিব না সেইকাৰণে মেখেলা চাদৰ পিন্ধি যাব লাগিব ৰাতিতো মানে ছিংগাৰ আহিব ন তো ক'ত তাতে মেখেলা চাদৰ পিন্ধি থাকিম

হয়

অঁ আৰু কি কয় তাতে দুপৰীয়া কিবা ভাতো খাব দিব নেকি ন

ভালে হ'ব ন অঁ দিয়া পিছে অঁ দিয়া পিছে অঁ ভাল ভাল দিয়া